দাদা মই বস্তুৰ ই কাৰ্টত এপ্লাই কৰিছিলোঁ বস্তুটো আছিলে মোৰ মাৰ্বল পাথৰৰ ফুলৰ টাব আছিলে কিন্তু বস্তুটো আপোনালোকে যেনেকৈ পঠিয়ালে মোৰ ওচৰত সেনেকৈ নাপালেহি বস্তুটো ভঙা আছিলে আৰু মই এতিয়া বস্তুটো ব্যৱহাৰ কৰিব নোৱাৰিম আপোনালোকৰ কোম্পানীলৈ মোৰ পিনৰ পৰা এইটো ৰিটাৰ্ণ কৰিবলৈ মই ভাবিছোঁ আৰু মোৰ ভাগৰ পইচাটোৰ আপোনালোকে ৰিটাৰ্ণ কৰি দিব